গ্ৰাম্য অঞ্চলৰ লোকক খেলে আপোনাৰ সামাজিক হ'বলৈ শিকে কাৰণ খেল খেলাৰ লগতে ইজনে সিজনক চিনাকী হয় পৰিচয় হয় কথা বতৰা পাতে তেওঁলোকে মত বিনিময় কৰে যিয়ে নেকি তেওঁলোকক সমাজত বসবাস কৰিবলৈ আৰু অধিক সক্ষম কৰি তোলে আৰু তেওঁলোকে সামাজিকীকৰণ কৰিবলৈ শিকে তাৰ লগতে তেওঁলোকে টীমস্পিৰিট তাৰ লগতে তেওঁলোকে ইজনে সিজনৰ মনোভাৱ এই সকলোবোৰ খেলৰ জৰিয়তে শিকিব পাৰে